হেল্লো চুইগি অফিচত লাগিছে নেকি হয় মই জয়শ্ৰী কলিতাই কৈছিলোঁ অঁ অঁ হয় মানে মই এটা অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰটো মানে মই কৰোবাত যাব লগা হ'ল কাৰণে কেনচেল কৰি দিলোঁ মই অৰ্ডাৰ দিছিলোঁ আপোনাৰ অঁ হয় হয় মই অৰ্ডাৰ দিছিলোঁ আপোনাৰ চিকেন চাউমিন চিকেন ৰ'ল আৰু আপোনাৰ চিকেন মনচোৰিয়ান আৰু মনচোৰিয়ান হয় হয় আৰু ৰেষ্টুৰেন্টখন আছিলে আপোনাৰ ফুড মাফিয়া ৰেষ্টুৰেন্ট খন হয় হয় হয় আচ্ছা মই ৰিফাণ্ডটো কেতিয়া পাম বাৰু মই আপোনাক অনলাইন পে'মেণ্ট কৰি দিছিলোঁ পাঁচশ টকা তো মই ৰিফাণ্ডটো কেতিয়া পাম বাৰু হয় হয় হয় আজিয়ে কৰিছিলোঁ হয় আপোনাৰ আধা ঘন্টা মানে হ'ল হয় হয় হয় হয় আচ্ছা ঠিক আচ্ছা হয় ঠিক আছে বাৰু আপুনি মোক আপডে'ট কৰি দিব মোৰ ইমেইল আইদিতো চুইগি এপতে আছে হয় অঁ অঁ মোৰ ইমেইল আইদিটো চুইগি এপতে আছে হয় থেংক ইউ